সংবাদ মাধ্যম হৈছে ভাৰতৰ সংবিধানৰ চতুৰ্থ স্তম্ভ মানে সংবাদ মাধ্যমে এখন দেশৰ পটভূমি সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে আমাৰ সাধাৰণ জনসাধাৰণে সংবাদ মাধ্যমত যি প্ৰচাৰ কৰা হয় বা প্ৰসাৰ কৰা হয় সেইবোৰ বস্তুকে দেখি আমি এটা এটা পৰিস্থিতিত উপনীত হওঁ এতিয়া সদ্যহতে ঘটা আমাৰ মণিপুৰ যিটো কাণ্ড হৈছিলে সেই মণিপুৰ কাণ্ডত যিহেতু বহুত দিনৰ পৰা চলি আছে প্ৰায় মে' মাহৰ পৰা চলি আছে প্ৰথম ভাগৰ পৰাই চলি আছে কিন্তু আমাৰ চৰকাৰখনৰ ইণ্টাৰনেট ক কৰ্তন কৰাৰ বাবে আমাৰ সংবাদ মাধ্যমসমূহে সেইবোৰ প্ৰচাৰ কৰিব পৰা নাই তথা কিছুমান সংবাদ মাধ্যমে নিজে জানি বুজিও সেই ঘটনাবোৰ প্ৰচাৰ কৰা নাই ইয়াৰ পিছত ইয়াৰ আঁৰত হয়তো কিছুমান কথা থাকিব পাৰে সেইবোৰ তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু যদি সেই ঘটনাটো তেওঁলোকে সময়মতে প্ৰচাৰ বা প্ৰসাৰ কৰিলেহেঁতেন কিবা এটা নিশ্চয় সমাধান বাহিৰ হ'ল হয় তেতিয়া চৰকাৰে কিবা এটা পদক্ষেপ ল'ব পাৰিলে হয় কিন্তু এতিয়া প্ৰায় দুমাহ পিছত এতিয়া সেই বাতৰিবোৰ বা প্ৰসাৰ বা প্ৰচাৰ তেওঁলোকে কৰা আৰম্ভ কৰিছে যিটো ইতিমধ্যে বহু দেৰি হৈ গ'ল আৰু আমাৰ সমাজ ব্যৱস্থাত আজিকালিৰ দিনত যিহেতু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দিন সেই সংবাদ মাধ্যম বা সামাজিক মাধ্যমৰ যথেষ্টখিনি অৰিহণা আছে কাৰণ যিমানখিনি নতুন নতুন খবৰ থাকে বা আঁচনি থাকে সেইবোৰ আমি সং সংবাদ মাধ্যম বা সামাজিক মাধ্যমৰ দ্বাৰাই লাভ কৰোঁ আৰু গাঁৱে ভূঞে থকা বহু অঞ্চলৰ মানুহবিলাকৰ লগত হয়তো মোবাইল ফোন বেছিভাগৰ লগত নাথাকে কিন্তু প্ৰায় প্ৰায়বোৰৰ ঘৰতে আপোনাৰ টিভি বা ৰেডিঅ' থকা দেখা যায় য'ত তেওঁলোকে নতুন নতুন খবৰবোৰ লাভ কৰে আৰু নতুন আঁচনি হওক বা কিবা খবৰ হওক সেইবোৰৰ বিষয়ে জ্ঞাত হয় আৰু নতুন কিবা কৰিবলগীয়া থাকিলে তেওঁলোকে কৰে যেনেকৈ অসম চৰকাৰৰ যিটো অৰুণোদয় আঁচনি সেয়ে সকলো গাঁৱে ভূঞে গৈ পেলাই চুইছে এইবোৰ সকলো লাভ কৰিছে তেওঁলোকে এই খবৰবোৰ লাভ কৰিছে তেওঁলোকে টিভিৰ মাধ্যমেৰে আৰু তাৰ ফলতে তেওঁলোকে আবেদন কৰিব পাৰিছে তাৰ ফলত তেওঁলোকে মাহিলী কিবা এটা এক হাজাৰ টকা মাহে মাহে তেওঁলোকে নিজৰ একাউণ্টত লাভ কৰিব পাৰিছে চাব গ'লে ভাৰতৰ ইতিহাসত সংবাদ মাধ্যমৰ ভূমিকা যথেষ্টখিনি আছে আমাৰ যিহেতু ঊনৈছশ পয়সত্তৰ চনত ইন্দিৰা গান্ধীৰ দিনত যেতিয়া ইমাৰজেঞ্চি হৈছিল তেতিয়া সংবাদ মাধ্যমৰ কাহিনী হয়তো সকলোৰে অৱগত সংবাদ মাধ্যমসকলৰ ভূমিকাক লৈ পেলাই তেওঁলোকক দবাই ৰখা হৈছিলে সংবাদ মাধ্যমীক কৰ্মীসকলক কাৰণ আচল কথাবোৰ বাহিৰলৈ আহিব দিয়া হোৱা নাছিলে